অ দাদা আপুনি বজাৰতে আছেনে অ এই মোক মানে তামোল লাগিছিলে অ মোক তামোল লাগিছিল তাৰমানে তামোল অলপ লাগিছিলে হয় হয় এনে গেলা তামোল আছেনে অ মোৰ এপোনমান লাগিছিলে তামোল এনেই দামবোৰ দাম কেনেকৈ তামোলৰ অ তাৰমানে মোৰ দুপোনমানেই লাগিছিলে হয় হয় মোক পাণো লাগিব অ মোৰ পাণ একুৰি লাগিব আৰু তামোলো তামোল এপোনমান হ'লেই হ'ল অ আৰু এই নহয় কেঁচা তামোলনে গেলা তামোল অ আৰু এনে কেঁচা তামোলৰ কেনেকৈ দাম আৰু গেলা তামোলৰ কেনেকৈ অ অ অ আৰু এই হেৰি চুফাৰিও বেচে নেকি অ সেইবোৰৰ দাম কেনেকৈ অ ঠিকেই আছে বাৰু অ মই নিজে যাম নিজে যাম এই যাবলৈ ওলাইছোঁৱেই হ'ব দিয়ক অ এই পা পামগৈ এতিয়া হ'ব দিয়ক